বাপী নহয় জানো কেনেকুৱা ভাল তোৰ অঁ তাকে মানে তোক কথা এটাৰ কাৰণে ফোন কৰিলোঁ তই এতিয়া কি টাউনতে আছ তাৰমানে মানে মেইন কথাটো হৈছে অঁ হয় হয় হয় হয় মাতটো চেনি নাই পোৱা নে তই অঁ মই সিটো নম্বৰৰ পৰা কৰোঁ যে এইটো মানে কি আজি বহুত দিনৰ মূৰত ৰিচাৰ্চ কৰিছোঁ যে গতিকে এইটো ফোনৰ পৰা মানে কৰিছোঁ হ'লেও এই নাম্বাৰটো ছেভ ছেভ কৰি থৈ দিবিচোন বাৰু গম পালি নে নাই এতিয়া মেইন কথাটো হৈছে কি বিহুটো পালেহি বিহুটো গাঁৱৰ ল'ৰাবিলাকেতো প্ৰথম কথা হৈছে বিহুটো গাঁৱৰ ল'ৰাবিলাকে গাঁৱত মানে মাৰিব লাগে গোটেই গাঁৱৰ ডেকা বুঢ়া সকলোৱে

ল'ৰাবিলাকটো একেবাৰে টোটেল তাকেটো দহ বাৰটা ল'ৰা মাৰিলে নাই এতিয়া মানে আমি ভাবিছোঁ আগতে আমি যোৱা বছৰ মাৰিছিলোঁ দহ বাৰটা ল'ৰাই ভোজ খাবৰ বাবে গতিকে আমি এইবাৰ ভাবিছোঁ সেইভাগে নেমাৰি পেলাই আমি গাঁৱত এখন মানে মিটিং দি পেলাই আমি মানে গোটেই গাঁৱৰ ৰাইজবিলাক মানে মাৰিম বুলি ভাবিছিলোঁ বিহুটো ন মাৰি পেলাই মাৰি পেলাই মানে কি হৈছে তাৰ ধৰা হওক উন্নয়নমূলক গাঁৱৰ নামঘৰৰ ক্ষেত্ৰত হওক বা আমাৰ যিটো পুৰণা লাইব্ৰেৰী আছে লাইব্ৰেৰীটো ৰিপেয়াৰিং কৰা হওক

গতিকে প্ৰথমে ক কচোন বাৰু তোৰ ফালৰ পৰা

নহয় লাইব্ৰেৰী নহ'লেও আমাৰ অঁ লাইব্ৰেৰী নহ'লে আমাৰ সংঘটো আৰু অঁ

গতিকে আমাৰ গাঁৱৰ ল'ৰাবিলাকে দেখিছোঁ চাবলৈ বেলেগৰ তালৈ যায়

হয় হয় তাকে

সেইটো হয় আৰু ঢোলৰ চিন্তা নাই কৰা কাৰণ আমাৰ গাঁৱৰ বেণুধৰ আছেতো বেণুধৰ ওচৰত ঢোল চোল সকলো বস্তু আছে মই পাইছিলোঁ কালি এশ ঘৰ আছে ক'ত ষাঠি ঘৰ

নাইকিয়াই চাকৰি কৰা ল'ৰা মানুহবিলাকে দুই এটকা বেছিকৈয়ো দিব সেইটো হয় বাৰু

ন সেইটো কৰি আমি বিভিন্ন ধৰণৰ কিছুমান হেৰি কৰিব পাৰোঁ যেনেকে টেকেলী ভঙা আমি দূৰ আামাৰ মাজতে পাতি দিব পাৰোঁ সেইটো কোনো বিহু বুলি কোনো কথা নাই নহয় আমাৰ অন্ততঃ আমাৰ গাঁৱৰ ল'ৰাবিলাকৰ শাৰীৰিক মানসিকভাৱে অলপ উন্নত হ'ব নহয় জনেনো বাৰু তাকে ভাবিছোঁ মানে আমি মানে চিংগাৰো মানে ক কচোন

বাৰিকৰ কথা কৈছ নেকি তই এই পানীগাঁৱৰ পানী বাৰিক মানে পানীগাঁৱৰ যে আধাৰ কাৰ্ড যে আধাৰ যে চেণ্টাৰ আছে বাৰিক অঁ চিনি পাওঁ পাওঁ

নহয় এইটো আৰু এটা কথা নহয় সেইটো বাৰু একো নহয় বাণিজ্য মেলা হ'লে আমাৰ খাৰলি বেচা হওক পিঠা বেচা হওক বেয়া নহ'ব অঁ নহয় সেইটো সেইটো বাৰু সেইটো হৈ যাব এতিয়া মেইন কথাটো হৈছে আমি বি বি গ'ম পাইছোঁ এতিয়া মেইন কথা হৈছে আমি আমি মেইন কথাখন হৈছে বিহুটো কেনেকে পাতিম প্ৰথম কথা হৈছে আমি প্ৰথম আমি অনুষ্ঠান ল'ম ধৰা হওক মানুহ এজনৰ ভাল আমাৰ গাঁৱৰ গণ্য মান্য মানুহ এজনৰ হতুৱাই ধৰা হওক আমি ধৰ্ম ধজ্জাখন মানে পতাকা আমি জাতীয় পতাকাখন চৰি চৰি জাতীয় পতাকাখন নহ'লে আমি গামোচা যোনখন আমাৰ জাতীয় বস্ত্ৰ আছে সেইখন আমি ধৰা হওক উত্তোলন কৰিলোঁ তাৰপিছত আমি ধৰা হওক আমি কণ ল'ৰা ছোৱালীবিলাকক চিত্ৰাংকন প্ৰতিযোগিতা কৰিলোঁ তাৰপৰা আমাৰ যিবোৰ বিহু লৈ পেলাই সৰু কুঁহী বি বৰ কুঁহী মানে বৰ বিহুৱতি আছে সেইবিলাক লৈ পেলাই আমি কৰিলোঁ কৰি পেলাই আমি ধৰা হওক মুকলি বিহু পাতিলোঁ তাৰপা ৰাতিলে মই এটা কথা ভাবিছোঁ কেনেকুৱা হ'ব নাজানো আমি মানে কি এক লাখ ডেৰ লাখ টকা দি পেলাই আমি চিংগাৰ এজন আনিবলৈ আমি সক্ষম নহয়

অঁ মই সেইটোৱে ভাবিছোঁ কিছুমানে যে গাবলে সুবিধা নাই পোৱা গতিকে তেওঁলোকক মানে আমি অঁ সেইটোৱে ভাবিছোঁ আমি সেইটোৱে ভাবিছোঁ কিছুমান কোন নহয় মাননি এটা দিম যিটো আমি ধৰা হওক যাবলে আনিম মাননি এটা কিবা এটা দিম গতিকে আমি সেইটো কথা সেইভাগে আলোচনা কৰি গতিকে মই প্ৰথমে ভাবিছোঁ মিটিংখন আমি অহা দেওবাৰে কৰিও ধৰক এতিয়া টাউনত আছোঁ বিজি মানুহ ৰাতিপুৱাই গুচি যাওঁ গতিকে মই ভাবিছোঁ আহ তই দেওবাৰৰ দিনাখনে সকলো থাকিব গাঁৱৰ নামঘৰত নাইবা আমি আমাৰ কমলাবৰীয়া সংঘত আমি এখন মিটিং দিওঁ মিটিংখন দি পেলাই গাঁৱৰ সকলো মানে গাঁৱৰে আমাৰ যিজন গাঁৱৰ বাৰিক আছে বাৰিকজনৰ হাতত আমি মানে দৰখাস্তখন মই লিখি দিমি বাউ চিন্তা কৰিব নালাগে লিখি পেলাই আমি গাঁৱত ঘূৰাই দিওঁ ঘূৰাই দি পেলাই আমি মানে গাঁৱত দেওবাৰৰ দিনাখনেই আমি এখন মিটিং এখন দি দিওঁ সংঘতে হওক বা নামঘৰতে হওক কোনো কথা নাই যতেই ৰাইজৰ সুবিধা হয় কিন্তু মোৰ মতে দেই মই এটা ভাবিছোঁ নামঘৰত দিয়াতকে সংঘত দিলে ভাল হয় কি কাৰণে বাৰু তাৰমানে কিয় নামঘৰত যদি দিওঁ ল'ৰাবিলাকে চুৰিয়া পিন্ধাতো আমাৰ নামঘৰ গ'লে বাধ্যতামূলক গতিকে চুৰিয়া পিন্ধি যাবলৈ ল'ৰাবিলাকে অকমান অসুবিধা পায় গতিকে মই ভা ভাবিছোঁ নাম মানে মিটিংখন সংঘতে দিওঁ গতিকে সং সংঘত দি পেলাই আমি সেইদিনাখনে ছেক্ৰেটৰী সভাপতিটো মানে বাচি পেলাই আমি যিখন কাৰ্যসূচী কৰিম কাৰ্যসূচীখন সেইদিনাখনেই আমি বনাই দিম বনাই দি পেলাই আমি তাৰমানে আৰু তাত মানে দি পেলাই আমি গাঁৱৰ যিবোৰ আমাৰ মানে হেৰি যুৱতী আছে যুৱতীবিলাককো আমি হেৰি কৰি পেলাই তেওঁলোকক নিৰ্দিষ্ট কিছুমান হেইবিলাক দায়িত্ব কিছমান দি দিম দায়িত্ব দি পেলাই আমি আৰু এটা কথা ভাবিছোঁ কেনেকুৱা হ'ব বাৰু এই আমি যি যে পাতিম যে বিহুখন আমি পাতিছোঁ এতিয়া যে আমাৰ সংঘৰ যোনখন আছে হেৰিখন ফিল্ডখন ফিল্ডখনটো সৰু হৈ গ'ল এতিয়া আমি ভাবিছোঁ ব বুবদাভাগৰ যোনখন পথাৰ আছে পথাৰখনকে ধুনীয়াকে চাফ চিকুণ কৰি কোনোবা এটা দিনত লৈ হাবি বনবোৰ হেৰি হৈ পেলাই মাটি দুই এগাড়ী পেলাই সমান কৰি ল'লে কেনেকুৱা হ'ব কচোন তোৰ ফালৰ পৰা জেগাটো

আৰু এটা কথা হয় তাৰবোলে আকৌ বৰষুণটো সেই ব'হাগৰ বিহুৰ আমিতো বহাগী বিদায় পাতিম বিদায় পাতিলেতো ধৰা হওক লাষ্টৰ টাইমত বৰষুণটো দিয়ে গতিকে পথাৰত পাতিবলৈ এটা অসুবিধা হ'ব তাকেতো এতিয়া ব'হাগী মেলা পাতিবলৈ সময় নাই আমাৰ

গম পাইছোঁ গম পাইছোঁ নহ তাকেতো বাকী ল'ৰাবিলাকে কি কয় সেইটো গম নাপাওঁ কিন্তু হ'লেও আমি আগতে পতা অভ্যাস আছে বাৰু নহয় নহয় আমাৰ কনভাই আছে কনভাইদাক সভাপতি দি দিম লাগিলে আৰু মোৰ হাততে মই চেক্ৰেটৰীটো আগৰ পৰা লোৱা অভ্যাসেই আছে চেক্ৰেটৰীটো মই লৈ লম বেয়া হ'ব জানো অঁ তাকেইেতো তাকে মানে কি অইনটো একো নাই ইয়াত পইচাতো গম পাওঁ হ'ব সভাপতি চেক্ৰেটৰী হ'লে পকেটৰ পৰা পইচা যায় তইতো জানৱেই আগতে হোৱা মানুহ গতিকে মই চিন্তা মানে দুই এপইচা ভগৱানে মোক দিছে গতিকে যদি পকেটৰ পৰা টকা পাঁচটা ছহেজাৰ টকা যায় মোৰ চিন্তা কৰিবলগীয়া একো নাই বাৰু ঠিকে আছে দে এইটো মানে সাহটোতো কৰিছ মানে কি সাহটো মই অকলে কৰিব নোৱাৰোঁ আৰু গোটেই ৰাইজে নখ জোকাৰিলেহে নৈ ব'ব নহয় জানো বাৰু গতিকে মই যে অকলে গৈ সাহ কৰিছোঁ সেইটো নহয় অঁ অঁ কাৰণ ৰাইজে নখ সেইটোতো আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় সকলো ওলাই আহিব লাগিব ৰাইজৰ অঁ অঁ তাকে আমি কাৰণ ইয়াত বয়োজ্যেষ্ঠ মানুহবিলাকক কৈ একো লাভ নাই মিটিং দি তেওঁলোকক গতিকে বিহু পাতিব আমাৰ ল'ৰা যুৱ সমাজে হয় সেইটো তেওঁলোকে কৈ চাম তেওঁলোকে আৰু তেনেকে বেছ কামা কাম মানুহোবোৰো অলৰেডি মৰি অকাল পক্ষ ভাগে মৰি প্ৰায়বোৰ এদাই হ'ল থকাৰ ভিতৰত তহঁতে দেউতা দুই এজন আছে গতিকে তেওঁলোকৰ পৰা এতিয়া তেওঁলোকে নাচিবলে বা কিবা এটা কৰিবলে তেওঁলোকৰ হেৰি নাই গতিক তেওঁলোকৰ পৰা আমি পৰামৰ্শহে ল'ব পাৰিম গম পাইছোঁ গম পাইছোঁ অঁ অঁ তেওঁলোকৰ পৰা যাব তেওঁলোকে যদি হয় তেওঁলোক মানে প্ৰদৰ্শনীমূলক হিচাপে হেৰি এটা দিব পৰা যায় প্ৰদৰ্শনীমূলক নাইবা ধৰত আমাৰ মঞ্চ উদ্বোধন কৰিবলে আমাক লাগেতো অঁ সেইটো ভাল হ'ব তই ব'হাগ বিহুত হুঁচৰি মৰাৰ কথা কৈছ চব ভাল হ'ব অঁ আই সেই তেওঁলোকক লাগিবই এতিয়া আৰ্শীবাদটো দিবলৈ বৃদ্ধ মানুহ এজন লাগিব ন অঁ এতিয়া বৃদ্ধ মানুহ এজন লাগিবলৈ হ'লেতো আমাক তেনেকুৱা মানুহ এজন লাগিব জুৰামদাৰ লেখিয়া মানুহ তেনেকুৱা আৰ্শীবাদটোতো দিব লাগিব

হয় হয় গম পাইছোঁ মই কথাটো হুলস্থুল শুনিয়েই গম পাইছোঁ তই বজাৰত আছ বুলি ঠিক আছে তই কাম এটা কৰ তেনেহ'লে তই ঘৰলে আহ অঁ আজি কি অঁ তই পাবি পাবি এইটো নম্বৰ আজিতো কি বাৰ আজি সোমবাৰ আজি সোমবাৰ নি থাকিবা আজি সোমবাৰ নি তই আহি পোৱালেও নহ'ব মোৰ এতিয়া কামে বনে আহি পেলাই মানে মোৰো ভাগৰ লাগিছে যে মই ঘৰ পোৱাগেই নাই গতিকে তই মোক এতিয়া লগ ধৰি লাভ নাই তই একেবাৰে মানে কাইলেতো তয়ো যাবি মই যাম কাম কৰিবলৈ গতিকে তই দেওবাৰে মোক লগ কৰিবি যদি তাৰ মাজতো পাৰ তোলে মোক কল এটা কৰিম মই দেই বেয়া নাপাবি খালি তোক ফোন কৰিলে সেইটো হয় বাৰু দেওবাৰে লগ কৰিলে নহ'ব ন ঠিকে আছে তই কাম এটা কৰিবি ৰাতিপুৱা সোনকালে তই শুইছোঁ মই সোনকালে উঠো চাৰিটা মান বজাত তইতো জানৱেই মই অঁ হয় তোৰ ভাল হ'ব হোৱাটছআপ গ্ৰুপ এটা কমলাবৰীয়ান গ্ৰুপ এটা বুলি হোৱাটছআপ গ্ৰুপ এটা আছেইতো গতিকে মই ভাবিছোঁ কমলাবৰীয়ান গ্ৰুপটো যিটো আছে গ্ৰুপটোতে মানে কথাটো আলোচনা কৰিম আলোচনা কৰিলে মানে তাত ৰাইজে কিবা এটা দিব আৰু এনেকুৱা নহয় গ্ৰুপ বুলি ক'লে ৰাইজে বৰকে চাবলে মন নকৰে এই হোৱাটছআপবিলাকত মানে বৰকে ৰিপ্লাই দিবলে মন নকৰে অঁ সেইটো গম পোৱা যাব হ'লেও মানে আমি ভাই বেলি মানুহবিলাকৰ ঘৰে ঘৰে সোমাম এদিনাখন গম পালি নে নাই সেইটো হ'লে বেছি ভাল হ'ব গতিকে কাম এটা কৰ তই তই আহ আহি পেলাই ৰাতি নালাগে ফোন কৰিব তই কাইলে মোক ৰাতিপুৱা মোৰ ওচৰলে যাবি তই অঁ বাৰু ঠিক আছে তই বজাৰ কৰি আহ মই ঘৰলে যাওঁ দেই আহিছোঁঁ অঁ